হেল্ল' হয় কওকচোন আপুনি কোনে কৈছে অঁ অঁ কওক হয় হয় আছে কওক অঁ হয় নেকি অঁ অঁ অঁ এতিয়া সি ক'ত আছে অঁ অঁ হয় মই অলপ দূৰত আছোঁ স্কুলৰ পৰা মই যাম বাৰু যোৱাটো এতিয়া হয় হয় হয় যদি তাৰ বেয়া হৈছে তেতিয়া হস্পিটেললেকে লৈ যাওক তালেকে মই যাম মানে মোৰ অলপ সময় মানে আধা ঘন্টামানৰ ভিতৰত মই পামগে গৈ হস্পিতাল হয় হয় ঠিকে আছে সি খাই বৈ গৈছিলে যোৱাটো বাৰু তেতিয়ালৈকেতো ঠিকে আছিলে হয় অঁ তাৰ সেইটো আছে বাৰু হয় মাজে মাজে সি দুৰ্বল হয় বাৰু হয় আমি ডাক্টৰ মোক আৰু প্ৰায় আধা ঘন্টামান লাগিব মই যিমান পাৰো লৰা লৰি কৰিম বাৰু অঁ মিছন হস্পিতাল হয় অঁ অঁ মই গৈ আছোঁ তেতিয়া হ'লে আধা ঘন্টামানৰ ভিতৰতে অঁ হেল্ল' হয় হয় কওক কওক শুনিছোঁ কিবা এটা হৈ গৈছিলে অঁ মাকক মই মাক মাকক ফোন কৰোঁ বাৰু তেতিয়া হ'লে ৰ'ব তাৰ এনেই ঠিকে আছে নহয় ছাৰ কি বমি চমি হৈছে নি কিবা নাই হোৱা নহয় হয় হয় তাৰপিছত অঁ অঁ হয় হয় অঁ এতিয়া তাৰ চেন্স আছে নাই অঁ ঠিক আছে গৈছোঁ